হেল্ল' দীপাংকৰ ট্ৰেভেল এজেঞ্চী হয় মই যোৰহাট পৰা জুলি গগৈ ক'লোঁ হয় মোক এখন ইন'ভাৰ প্ৰয়োজন হৈছে যোৰহাটৰ পৰা শিৱসাগৰ যাবৰ বাবে হয় আপোনালোকৰতো মই নিয়মীয়া গ্ৰাহক কিমান ডিছকাউণ্ট হ'ব মাত্ৰ টুৱেণ্টি পাৰৰ্চেণ্ট টুৱেণ্টি পাৰ্চেণ্ট হ'লে কিমান হ'ব আপোনালোকৰ থ্ৰ্ৰী থাউজেণ্ড থ্ৰ্ৰী থাউজেণ্ডটো বহুত বেছি হৈছে মই ইমানতো দিব নোৱাৰিম আপোনালোকৰ গাড়ীটো মই সদায় লওঁ ন তো কিবা এটা কমাওক আৰু আৰু কিবা এটা এই নাই নাই পঁচিছশ টকা নহয় আপোনাক মই ওঠৰশ টকা দিম নাই নাই চব তেল কিমান ইমানটো ইমানো তেল নোপুৰে ন ঠিক আছে মই দুহেজাৰ টকা দিম অঁ অঁ অঁ ৰ'ব ৰ'ব মোৰ এটা প্র'ম' ক'ডো আছে আপুনি চাই দিয়কচোন জে ডাবল ই টু ফ'ৰ ওৱান ফ'ৰ পোন্ধৰশ টকা ন ঠিক আছে হয় আপুনি আজি চাৰিটা বজাত সন্ধিয়া চাৰিটা বজাত আহিব ঠিক আছে ধন্যবাদ